আমাৰ এই বিল এখন আছে বিলখনত মানে বিভিন্ন ৰকমৰ চৰাই আহে ধৰি লওক আৰু বগলী ধৰি লওক চৰাই চিৰিকটি মানে শালিকী চৰাই পৰা ধৰি মূল পক্ষীলৈ বিভিন্ন চৰাই ধৰি আহে আৰু আহে সেইবিলাককে চাওঁগৈ আৰু দুপৰীয়া সময়ত বহি কেতিয়াবা বা আবেলিৰ সময়তো গৈ মেলি আৰু চৰাই চিৰিকটিবিলাকে চাই মানে চা চাই আৰু মনৰ আনন্দটোকে লওঁগৈ আৰু সেই বিলখনত বাৰু বিভিন্ন সময়তে ধৰি লওক চৰাই আহে বিভিন্ন ৰকমৰ চৰাই বিভিন্ন ৰকমৰ নিজৰ নিজৰ হেৰি কৰি থাকে আৰু সেইবিলাককে চাই তেনেকৈ চোৱা চিতা কে চাই মনৰ আনন্দটো কৰি থাকোঁ আৰু থাকি মেলি আৰু ধৰি লওক সময়টো কটাওঁ কটাই মেলি আৰু ধৰি লওক চৰাইবোৰকে চাই আৰু ভাল লাগে কাৰণেই বহি থাকোঁ অইনটো একো নাই আৰু সেই চৰাইবিলাক ভাল লাগেতো সেইটোৱেই বগলীয়ে বগলী এতিয়া ধৰি লওক নেলুটো দীঘলকৈ কেনেকুৱা কৰে আৰু বগলীটোকে চাই ভাল লাগে ঘৰচিৰিকা চৰাই কুলি চৰাই বিভিন্ন ৰকমৰ চৰাই মাত মানে শুনিবলৈ পোৱা যায় আৰু যি হওক